অঁ অবনি কি কৰি আছ কি কৰি আছ হাঁ হাঁ অঁ ইমান সোনকালে চাহ খালি যে হয় নেকি আমাৰ খোৱা নাই নহয় ইস আমাৰ দেৰি হয় চাহ খোৱা প্ৰাথনা চাৰ্থনা কৰি আজৰি হৈহে আমি চাহ খাওঁ অঁ তাকে

হেৰি বস্তু এটা কথা সোধোঁ এই এই চুৱেটাৰ বিক্ৰী কৰা বোলে অঁ এই আমাৰ হেৰি পোৱালিকিটাৰ কাৰণে লাগিছিলে চুৱেটাৰ ভাল লাগে আকৌ অলপ আছে অঁ অঁ কালাৰটো অকণমান ভাল লাগে বাৰু এই পোৱালিৰ কাৰণে যে অলপ দে অঁ ডাবোল এই অলপ যোৱা কথা আছে ফুৰিবলৈ অঁ বিয়াও আছে আৰু অলপ ফুৰিমগৈ নেকি শিৱসাগৰ চাইডে শিৱসাগৰ চাইডে যাম নেকি হ'ব বাৰু চাওঁ হয় নেকি ভাল কোৱালিটিৰ আছে কোৱালিটিটো ভাল লাগিব আকৌ হাঁ অঁ নাই ভাল কোৱালিটিৰ আনিবি আকৌ যদি ভাল নাই তেতিয়াহ'লে ভাল আনিবি এই লাগে দুই এদিনতে আমি দেওবাৰ মানে যাম অঁ সোমবাৰ আজি মঙলবাৰ অঁ অঁ চাহ অকলে খাই আছ অঁ এওঁ খোৱা নাই চাহ

অঁ অঁ অঁ অঁ হ'ব হ'ব যাম বাৰু দে ৰাখো হাঁ ৰাখো হাঁ ৰাখো দে অঁ যিকোনো কালাৰ হ'লেও হ'ব খালী ভাল ভাল কোৱালিটিৰ লাগিব দেই অঁ দুইটাৰ কাৰণে হ'ব দে ৰাখো হাঁ অঁ অঁ যাম বাৰু